হেল্ল'

হয় হয় অঁ আপুনি ক'ৰপৰা কৈছে অঁ অঁ

অঁ

আপোনাৰ ঘৰত কোন কোন আছে ল'ৰা দুটা আছে অঁ অঁ সৰু হৈ আছে অঁ অঁ তাৰপিছত তেওঁ কি কৰে মানুহজনে বা আপুনি অঁ তেওঁ সদায় অশান্ত কৰেনে কি অঁ ম মদটো সদায় খায় ওচৰতে আছে নহ্ অঁ আপুনি এবাৰ থানালৈ গৈছিলে নেকি পুলিচৰ ওচৰত অঁ অঁ আমিতো এতিয়া ফোনত এনেকৈ ক'ব নোৱাৰিম কিন্তু আপোনাৰ ঘৰলৈ এবাৰ যাব লাগিব চাব লাগিব তে পিছত মানুহজনৰ লগতো কথা পাতিব লাগিব তেওঁ কিয় এনেকুৱা কৰে বা কি কয় পিছলৈ ভৱিষ্যতে মানে তেওঁক অলপ আমি বুজাম এনেকুৱা ধৰণৰ তাৰপিছতহে আমি কিবা এটা কৰিব পাৰিম অঁ ফোনৰ যোগেদিওতো নহয় ফো ফোন কৰিতো নোৱাৰিম আমি আপোনাৰ ঘৰত কথা চথা পাতি ল'ম যদি দৰকাৰ আমি এই পুলিচৰ সহায় ল'ম থানা থানাত গৈ পুলিচ আৰু বেলেগ ধৰণে তেনেকৈ আৰু কথাটো পাতি ল'ব লাগিব তাৰপিছত আমি মহিলাসক মহিলাসকলৰ ফালৰ পৰা কি কি কৰি দিব পাৰোঁ আপুনি যেনেকৈ নিজৰ নিজাকৈ জীৱন নিৰ্বাহ মানে কেনেকৈ উপাৰ্জন কৰিব পাৰিব সেই বিষয়ে আমি বুজাই দিম বা কৰিবলৈ সুবিধা কৰি দিম মানে লোন বা কিবা সে দি অঁ সেইখিনি সেইখিনি সুবিধা কৰি দিওঁ তেওঁ নিজে উপাৰ্জন কৰিব কেনেকৈ উপাৰ্জন কৰি মানে চলিব পাৰিব সেইখিনি আমি কৰি দিওঁ যদি মানুহজনে ঠিক নহয় তেতিয়াতো উপায় নাই আমি পুলিচৰ ওচৰত যাবই লাগিব থানালৈ গৈ অঁ

অঁ এনেইেতো আমি বি জে পি চৰকাৰৰ এই অৰুণোদয় আঁচনি আছে মহিলাসকলৰ তেনেকুৱা ধৰণৰ সেইটো সেইটো যদি পাৰে পাৰোঁ মানে দে আমি কৈ চাম দিয়ে নেকি আপুনি এনেই এপ্লাই কৰিছিলে নেকি এই অৰুণোদয়ৰ কাৰণে এই কাগজ দিছিলে নেকি হয়নি অঁ সেইটো বিষয়ে আমি কথা পাতিম আপোনাক লগ কৰি ল'ম এবাৰ তাৰপাছত লগতো কথা পাতি ল'ম তাৰপিছত যিখিনি সুবিধা পৰিব লাগে আমি কৰি দিম অঁ তেওঁ এতিয়া ঘৰ ওচৰতে আছে অঁ হয় সদায়তো ভয় ভয়কৈ থাকিব নোৱাৰি নহ্ এনেকৈ

অঁ এইটো অঁ এইটো নহ'লে আমি হেৰি মেণ্টেল হেৰিয়তো দিব পাৰোঁ ৰিহেব চেণ্টাৰ বুলি কয় তাতো দি দিয়ে ঠিক হয় কিছুমান হয় নহ্ খা খালে বহুত বেয়া হৈ যায় তেনেকুৱা ধৰণৰ তেনেকুৱা ধৰণৰ সুবিধা কৰি দিব পাৰি আৰু প্ৰথমেতো বুজাবই লাগিব বুজি বুজি অঁ নহয় নহয় আমি গৈ আমি গৈ মানে আমি প্ৰথমে বুজাবই লাগিব তাৰপিছত আমি কি ব্য়ৱস্থা ল'ম তেওঁ কি কয় আকৌ তাৰপিছত তেওঁ আকৌ যদি আপোনাক আমনি কৰে সেইখিনি আমি এনেকুৱা ধৰণৰ ল'ৰাকেইটা কিমান ডাঙৰ হয়নি অঁ অঁ অঁ অঁ সিহঁতৰ পঢ়া শুনা ভালে চলিছেনে স্কুল গৈ স্কুল গৈ আছে অঁ তেনেকৈ সেইবোৰে আৰু অঁ অঁ হ'ব